হেল্ল' আপুনি পান কাৰ্ড হেড হেডলাইন হয়নে অ' হয় মোৰ মোবাইলত নতুন নম্বৰ এটা মই লৈছিলোঁ সেয়া পান কাৰ্ড লগত আপডেট কৰাব লাগে সেয়েহে আপডেট কৰিবলৈ কাৰণে কেনেকুৱা কি কৰিলে হ'ব আপুনি জনাব নেকি হয় অ' পাৰিলে আপুনি অলপ সোনকালে দিবচোন মোৰ নম্বৰটো লৈ ল'ব নাইন এইট ফাইভ ফ'ৰ অ' তেনেকুৱা মোৰ মানে আগৰ নম্বৰটো এনেকুৱা কিবা বেয়া হৈ গ'ল চিমখন সেইটো কাৰণে নতুন নম্বৰ ল'বলগীয়া হৈছে সেই নম্বৰটো আপুনি লৈ আপুনি মোৰ পান কাৰ্ড লগত আপডেট কৰি দিয়ক যিমান পাৰে আপুনি সোনকালে কৰি দিয়ক কেলে মানে মোৰ বিশেষ দৰকাৰত আজিকালি দেখোন আপডেট হ'বই লাগে মোবাইল নম্বৰটোৰ চব ডকুমেণ্টছৰ লগতে লিংক হৈ থাকিব লাগে আপডেট হৈ থাকিব লাগে সেইটো কাৰণে লাগে আৰু বেংকটো দিবলগীয়া কাম আছে আপুনি পাৰিলে আপোনালোকে সোনকালে মোক কৰি দিব মই সেইকাৰণে আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ আপোনালোকে আপোনালোকৰ কৰ্মখিনি সোনকালে কৰি দিব মই আৰু যি কৰিবলগীয়া আছে সেইখিনি কৰিব পাৰিম আপোনালোকে যদি সোনকালে কৰি দিয়ে সেইটোৱেই আৰু মোৰ নম্বৰটো লৈ সোনকালে সোনকালে যেন কৰি দিয়ে